জমনি লাগে

অ' কওকচোন অ' হয়

অ' অ' অ' মানে একো বিশেষ একো অসুবিধা নাই আপুনি আমাক যিহেতু কণ্টেক্ট কৰিছে বাকী আপুনি যোৱা পৰা হেৰি কৰি খোৱা বোৱা হওক বা যিকোনো আপোনাৰ যিখিনি সুবিধা লাগে সেইখিনি আমাৰ গাইডৰ ফালৰ পৰা আপোনাক দিয়া হ'ব আপুনি মানে ইয়াৰ পৰাই পাব গোটেইখিনি মানে খালী আপোনাৰ বাজেটটো কিমান সেইটো আপুনি জনালে ভাল হয় অ' অ' অ' অ' অ'

অ' অ' অ' ঠিক আছে মানে মই নিজেই আপোনালোকৰ লগত যাম যি যি মানে আপোনালোকক অ' ঠিক আছে নাই আপুনি মানে কেনকা ৰাষ্ট্ৰীয় উদ্যানত গৈ আপুনি কেনে মানে থাকিবলৈ বিচাৰিব নে মানে আপোনালোকে ৰিটাৰ্ণ হ'ব অ' অ' অ' অ' অ' আছে আছে মানে যিহেতু মানে এটা ওচৰে পাঁজৰে আপোনালোকৰ এনেকৈ ল'জবিলাক পোৱা হ'ব আৰু তাতে আপোনালোকৰ খোৱা বোৱাৰো সুবিধাবোৰ পাব সেইখিনি বাৰু আমাৰ মানে কোম্পানীৰ ফালৰ পৰা বুকিং কৰি দিম মানে আপুনি এতিয়া মানে অ' ঠিক আছে মানে মানস ৰাষ্ট্ৰীয় উদ্যানৰ মানে সেইখিনি ভালো হয় বহুতখিনি চাবলগীয়াও আছে অ' আছে আছে সেইখিনি মানে আমাৰ কোম্পানীৰ ফালৰ পৰাই হেৰি কৰিম

অ' অ' অ' অ' ঠিক আছে